পৰ্যটন উদ্যোগে স্থানীয় ব্যৱসায়ত সহায় কৰে যেনে গাড়ী ব্যৱসায় হোটেল ব্যৱসায় আদি আৰু বাহিৰৰ পৰা অহা মানুহে যদি হোটেলত থাকে তেতিয়া হোটেলবিলাকৰ লাভ হয় আৰু ক'ৰবাত ফুৰিবলৈ গ'লে গাড়ীবিলাকৰ লাভ হয়